চৰকাৰৰ ফালৰ পৰা আমাৰ গাঁৱত স্বাস্থ্য সজাগতাৰ বিষয়ে বহুতো কাৰ্য্য়সূচী লয় সাধাৰণতে আমাৰ গাঁও এন আৰ এলৰ ওচৰত আছে বাবে এন আৰ এলৰ পৰাও আমি এই স্বাস্থ্য সজাগতাৰ সভা পাতে আৰু আশা কৰ্মীসকলে ঘৰে ঘৰে গৈ আমাৰ স্বাস্থ্যৰ বিষয়ে কয় জন্ম মৃত্যুৰ তাৰিখ তেখেতসকলে হিচাপ ৰাখে গৰ্ভাৱতী মহিলাৰ কেনেকৈ যতন ল'ব লাগে সেইখিনিও তেখেতসকলে বুজায় আৰু তেখেতসকলেই হস্পিটেললৈও লগত লৈ যায় আৰু অনা নিয়াৰ খৰচ চৰকাৰেই বহন কৰে আৰু বিভিন্ন ক্ষেত্ৰত কেতিয়াবা যদি সোঁচৰা ৰোগে দেখা দিয়ে তেতিয়া স্বাস্থ্য সজাগতাৰ কাৰ্যসূচী বেছিকৈ গ্ৰহণ কৰে স্কুল নামঘৰ এনেকুৱা ঠাইবিলাকতে এই স্বাস্থ্য সজাগতাৰ বিষয়ে বিশেষ ডক্তৰ আহি মানুহ গোটাই আমাক কিছু কথা শিকায় ইয়াৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি তাৰ কথা আমাক কয় বন্ধ পানী যে ৰাখিব নালাগে তাত যে মহে কণী পাৰে আৰু সেইবিলাকৰ পৰা যে আমাৰ বহুত অসুবিধা হ'ব পাৰে সেইখিনি কথা কয় ৰাতি শুওতে আঠুৱা ল'বলৈ কয় ঘৰত কাম কৰোঁতে দীঘল চোলা পিন্ধিবলৈ কয় লং পেন্ট পিন্ধি কাম কৰিবলৈ কয় এইখিনি আমাৰ স্বাস্থ্য সজাগতাত উপদেশ দিয়ে